হেল্ল' দাদা হেৰি গগৈ হোটেলত লাগিছে নি বাৰু অ' মোৰ আপোনাৰ অৰ্ডাৰ এটা কৰিব আছিল অ' মোক ৰুটি লাগিছিল ভাজি আৰু তাৰ লগত কিবা আপোনালোকে অ' আচাৰ চাচাৰ কিবা পোৱা হ'ব নি বাৰু অ' সেইটোও দি দিব বাকী এনে আপোনালোকে হেৰি কিমান টাইম লয় বাৰু অ' আধা ঘণ্টা ন মোৰ আপোনাৰ মই থাকোঁ আপোনাৰ ছল্ট ব্ৰুক স্কুলৰ ওচৰত বৰাগীমঠ

অ' নাই নাই নাই এই আপোনাৰ হেৰিয়ে লাগিছিল অ' বাকী আপোনাৰ হেৰি এডেড কিবা ভাত চাত অ' আচ্ছা হেৰি আপুনি তেন্তে এটা কাম কৰিব আপোনাৰ আপুনি লগত চালাড দি দিব আৰু আৰু বাকী ৰুটি এনেই কেইখন দিয়ে বাৰু আপোনালোকে ষাঠি টকাত তিনিখন ন অ' তিনিখন দি দিব আৰু লগতে ভাজিও দি দিব অ' ঠিক আছে অ' মোক ফোন কৰিব অ' অ' অ' মই ওলাই আহিম বাৰু অ' ঠিক আছে ঠিক আছে দিয়ক